কিতাপৰ বাহিৰে মই বিভিন্ন ধৰণৰ আলোচনী ব্লগ বাতৰিকাকত পঢ়োঁ যেনে মোক সৰুকালৰপৰাই দেউতাই আমাৰ ঘৰত আমাৰ বাৰ ওঁঠৰ নামৰ যিখন আলোচনী প্ৰকাশ হৈছিল সেইখন প্ৰত্যেক মাহে আনি দিছিলে তাৰোপৰি সঁফুৰা আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যিবিলাক বিজ্ঞানসন্মত আলোচনী আছে সেই আলোচনীবোৰ আনি দিছিলে সেই আলোচনীবোৰ পঢ়ি মোৰ অতিকৈ ভাল লাগে কাৰণ মই এজন বিজ্ঞানৰ ছাত্ৰ আৰু সৰুৰেপৰা এই বিজ্ঞানৰ বিষয়সমূহত মোৰ যথেষ্ট ৰাপ আছে গতিকে এই বাৰ ওঠৰ সঁফুৰা এই আলোচনীবোৰ পঢ়ি মই অতিকৈ লাভান্বিত হৈছিলোঁ বাৰ ওঠৰ আলোচনীখনত বিভিন্ন ধৰণৰ কথা লিখা হৈ থাকে বিজ্ঞানৰ কথা কাৰেণ্ট এফেয়াৰ্ছৰ কথা কিছুমান জানিবলগীয়া ব্যক্তিৰ বিষয়ে লিখা হৈ থাকে সেই আলোচনীবোৰৰপৰাই মই যথেষ্ট পৰিমাণে জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ তাৰোপৰি আমাৰ আগতে দৈনিক যিবোৰ বাতৰিকাকত সেই বাতৰিকাকতবোৰ লোৱা হয় আজিকালিও নিয়মীয়া বাৰ্তা দৈনিক প্ৰতিদিন এই বাতৰিকাকতসমূহৰপৰা কাৰেণ্ট এফেয়াৰছৰ কথা বিভিন্ন ধৰণৰ খেল ধেমালিৰ জগতখনত কি চলি আছে তাৰোপৰি ক'ত কি উদ্ভাৱন হৈছে কি ধৰণৰ নতুন টেকন'লজি আহিছে কেনেকুৱা ধৰণৰ গাড়ী মোবাইল এইবোৰ কেনেকুৱা কেনেকুৱা আৱিষ্কাৰ কৰি আছে সেই কথাবোৰ জানিবলৈ সক্ষম হৈছোঁ তাৰোপৰি আজিকালি অনলাইন ব্লগ পঢ়িব পাৰি অনলাইন নিউজ আৰ্টিকেল পঢ়িব পাৰি গুগলৰ ডিছ্কভাৰ পেজটোত গ'লেই বিভিন্ন ধৰণৰ নিউজ পঢ়িবলৈ পোৱা যায় সেইবোৰৰপৰাও আমি বহুত ধৰণৰ বিভিন্ন ধৰণৰ কথা জানিবলৈ পাৰোঁ নিজৰ মতে আমি চিলেক্ট কৰি ল'ব পাৰোঁ কি বিষয়ে আমাৰ ভাল লাগে নিউজ স্পৰ্টছ ফিটনেছ টেকন'ল'জি মোবাইল কাৰ বাইক এইবোৰৰ বিভিন্ন ধৰণৰ বিষয় থাকে সেইবোৰ চিলেক্ট কৰি লৈ আমি সেই বিষয়বোৰৰ পৰা জ্ঞান লাভ কৰিব পাৰোঁ তাৰোপৰি ডেইলিহাণ্ট নামৰ এপ আছে আজিকালি আকৌ ইনচৰ্ছ বুলি এটা এপছ আছে যিটোত আমি ছিক্সটি ৱৰ্ডছৰ ভিতৰত এটা ঘটনাৰ বিষয়ে জানিবলৈ পাৰোঁ কাৰণ আজিকালি যিহেতু আমাৰ হাতত সময় বহুত কমেই থাকে সকলোৰে হাতত গতিকে এই এপবোৰ ব্যৱহাৰ কৰি আমি বিশেষ বিভিন্ন ধৰণে লাভান্বিত হ'ব পাৰোঁ তাৰোপৰি আৰু কিছুমান উপায় হ'ল নিজেই ৰাস্তাইদি গৈ থাকোঁতে ধৰি লোৱা ক'ৰবাত বাতৰিকাকত এখন দেখিলোঁ বা আলোচনী এখন নতুনকৈ দেখিলোঁ সেইবোৰৰপৰাও কিতাপ পঢ়ি মানে সেইবোৰ পঢ়িও মই জ্ঞান লাভ কৰোঁ তেনেকুৱা ধৰণৰ গতিকে এই আলোচনী ব্লগ বাতৰিকাকত পঢ়ি আমি আজিকালিৰ দিনত যথেষ্ট পৰিমাণে লাভান্বিত হ'ব পাৰোঁ তাৰোপৰি আমাৰ হাতত যিহেতু চবৰে হাতত আজিকালি মোবাইল ফোনটো থাকেই আৰু মেক্সিমামৰ হাতাতেই এটা এটা লেপটপ বা কম্পিউটাৰ থাকে গতিকে আপোনালোকে সেই লেপটপ মোবাইল আদিৰ সহায়ত বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিব পাৰে সেই ব্লগবোৰ পঢ়িব পাৰে বিভিন্ন ভাল ভাল চাইণ্টিষ্ট আৰ্টিষ্ট ফটোগ্ৰাফাৰ বা তেনেকুৱা ধৰণৰ বিভিন্ন যিবিলাক পেচন থাকে যিবিলাকৰ তেওঁলোকে ইউটিউবতো দিয়ে সেই আলোচনী ব্লগ বাতৰিকাকত আদিৰপৰা আমি বহুতো জ্ঞান লাভ কৰিব পাৰোঁ